যোৱা কেইদিনমানৰ আগত এখন দোকানৰ পৰা গেছ ষ্টোভ এটা আনিছিলোঁ মায়ে ময়ে গেছ ষ্টোভটো ব্যৱহাৰ কৰি বৰ্তমান ভালেই পাইছোঁ আৰু দামটো অনলাইনত চোৱা দামতকৈ মানে দোকানত কম দামতে পাবলৈ সক্ষম হ'লোঁ